হেল্ল' মই গুৱাহাটীৰপৰা আহিছিলোঁ হেৰি যে নামফাকেলৈ বুলি আহিছিলোঁ তাত আমি মানে থাকিবলৈ আহিছিলোঁ দুদিনমানৰ কাৰণে থাকিবলৈ সুবিধা আছেনে তেনেকৈ কোনফালে যাব লাগিব মই

আৰু মই এনেই কোনফালে যাব লাগিব বাাৰু ৰোডটো কোন কোনটো ৰোডত যাব লাগিব তিনিচুকীয়া ৰোড হৈ যাব লাগিব দুলীয়াজান ৰোড হৈ যাব লাগিব অঁ মই গৈ পিনি ক'ত নামভাকে ক'ত নামিবগৈ লাগিব গৈ পিনে

অঁ থকা সুবিধাটো ঠিকে আছেনে আৰু খোৱা বোৱাবিলাক কেনেকুৱা

ৰুম চুমবিলাকৰ ভাড়া কেনেকৈ লয় ইনেই আৰু তাত তেনেকৈ কি কি আছে বস্তু মই যোৱা নাই আগতে এটা প্ৰথম আহিছোঁ মানে সেইটো কাৰণে মই দেখা নাই আৰু গৈ পোৱা নাই ন ৰাস্তাবিলাকো মই ইমান বুজি নাই পোৱা যে সেইটো কাৰণে মানে মই আপোনাৰ নাম্বাৰটো লগৰ এজনীৰপৰা পালোঁ তাত নামফাকে যাম বুলি ক'লোঁ যে অৰুণাচল নামফাকেলৈ এতিয়া মানে মই চিনি মানে লগৰ এজনীৰপৰা নাম্বাৰটো ল'লোঁ নাম্বাৰটো দি ক'লে যে ফোন কৰি ল'বা কৰি পিনে এনেকৈ তেনেকৈ সুধি ল'বা সুধি মেলি বুজাই দিব ক'ব কথাখিনি পাতি ল'বা তেনেকৈ বুলি ক'লে তেনেকৈহে মই তোমালৈ ফোন কৰি কিনে নাম্বাৰটো কথাখিনি পতা হৈছে মানে কি নতুন মানুহ ন জেগাখিনি কেনেকুৱা বা থকা খোৱা সুবিধা আছে নাই পইছাবিলাক কেনেকৈ ল'ব আৰু বা দুদিন এদিন থাকিবলৈ হ'লে মই ফুৰা চকা জেগাখিনি কি কি দেখিব পাম চাব পাম তেনেকৈ মানে যাব কাৰণে আৰু ফোনটো কৰা হ'ল তোমালৈ ঠিক আছে মই যাব লাগিব গৈ আছো অঁ ঠিক আছে হ'ব বাইদেউ ধন্যবাদ দেই জনাই দিয়াৰ কাৰণে